কামৰূপ মহানগৰ জিলাৰ

হেৰিবোৰ হৈ থাকে তাতে সাংস্কৃতিক অনুষ্ঠানো হৈ থাকে মানুহ আহিয়ে থাকে ইয়াতে গুৱাহাটীত চাবৰ কাৰণে আৰু বহুত চিনামা হল আছে য'ত নিকি চিনেমাবোৰ চলি থাকে আৰু আছে খেল পথাৰ আছে আমাৰ সৰুসজাই ইন্দিৰা গান্ধী মানুহ ল'ৰা ছোৱালীবোৰে খেল খেলিব যায় প্ৰেক্টিচ কৰিব যায় বহুত কোটচ্ আছে বহুত ধৰণৰ খেল চলে তাত যেনে ফুটবল দৌৰা এনেকুৱা খেলবোৰ প্ৰেক্টিচ কৰিব আহে চব হয় ল'ৰা ছোৱালীবোৰে চিনেমা হল আছে যেনে পিভিআৰ আছে চিটি চেণ্টাৰ মলত তাৰপাছত ইনক্স আছে এনেকৈ আছে বহুতকেইটা আছে ক্ৰিষ্টিয়ান বস্তিত আছে তাৰপিছত আদাবাৰীত আছে চিনেমা হল তাতো চিনেমা চলি থাকে মানুহবোৰ আহে

সেইবোৰত প্ৰৱেশ কৰোঁতে পইচা দিব লাগে চিটি চেন্টাৰত সোমালে পইচা নালাগে কিন্তু তাত চিনেমা চাব নিলে পইচা দিব লাগিব তাত টিকেট কাটি পইচা চাব লাগিব কিন্তু যদি আমি চিৰিয়াখানাত যাওঁ তেতিয়া চিৰিয়াখানাটো পইচা দিব লাগে আৰু ষ্টেডিয়ামত গ'লে পইচা এনেই দিব নালাগে তাত খেলা চলিলে বা কিবা ডাঙৰ খেলা চেলা চলিলে তেতিয়া দিব লাগে যেনে ক্ৰিকেট চিকেট হওক বা কিবা হওক এতিয়া খেলা চলিলেহে পইচা দি যাব লাগে ফুটবল চুটবলো হয় সেই ফুটবল চুটবল খেলা চলিলে যাব লাগে তেতিয়া পইচা দি কিনে যা লাগে এনেই বিনামূলীয়াকে এনেই যাব পাৰে নিজৰ নিজৰ প্ৰেক্টিচ কৰিবৰ কাৰণে যদি কচ থাকে সিহঁতৰ কচক পইচা দি কিনে প্ৰেক্টিচ কৰিব লাগে ট্ৰেইনিং লব লাগে